হয় মই লাইফ মডেল বা ষ্টিল লাইফ চেটআপৰ পৰা আঁকিছোঁ ষ্টিল লাইফ চেটআ চেটআপত মোক দিয়া হৈছিল ষ্টিল লাইফ মানে ষ্টিলৰ বস্তুবিলাক সজাই দিয়া হয় আৰু সেইবোৰ চাই চাই আঁকিব লাগে তেনেকৈ মোক এনেকুৱা ফুলৰ টাব এটা প্ৰথমতেটো এটা কাপোৰ কাপোৰটোৰে বেকগ্ৰাউণ্ডটো ক্ৰিয়েট কৰা হৈছিল তাৰপিছত ফুলৰ টাব তাৰপিছত এটা সৰু ঘটি টাইপৰ আৰু তাতে এটা মালা ওলমাই দিয়া হৈছিল সেইটোৱেই মই আঁকিছিলোঁ চাই চাই ত' তেনেকুৱা ধৰণৰ আঁকোতে মই বিশেষ একো অসুবিধা পোৱা নাছিলোঁ মই যেনেকৈ চাইছিলোঁ তেনেকৈ আঁকিছিলোঁ কিন্তু মোৰ লগৰজনীৰ পেপাৰটো মই যেতিয়া চাইছিলোঁ তাই মোতকৈ অলপ দূৰৈত বহিছিলে তাইৰ যোনটো মানে এংগেল আছিলে সেইটো বেলেগ আছিলে ত' তাই বেলেগ ধৰণে দেখা পাইছিলে তাই বেলেগকৈ আঁকিছিলে ত' তেনেকে প্ৰত্যেকৰে ছবিটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে আৰু আমি যদি মানে সেইটো মূল্যাঙ্কন কৰিব বিচাৰোঁ আমাৰ অলপমান টাফ হয় বস্তুটো কাৰণ এটা বস্তু চেইম জাগাৰ পৰা যদি আঁকে চবেই সমানে আঁকে তাৰপিছত চাই পেলাই আমি পটাপট মূল্যাঙ্কন কৰিব পাৰোঁ তাৰতো বেছি ধুনীয়া আছে কিন্তু ষ্টিল লাইফত আপুনি যোনটো দেখিব সেইটোৱে আঁকিব ত' আপুনি বেলেগ বেলেগ জেগাত বহিব বেলেগ বেলেগে বেলেগ ধৰণৰ দেখিব আঁকিবও তেনেকৈ বেলেগ ধৰণৰ অলপমান অলপমান মানে কঠিন হয় মূল্যাঙ্কন কৰাতো সেইটো বুলি মই ভাবোঁ আৰু মই তেনেকুৱা ধৰণৰ মই নিজে আঁকোতে নিজে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই মই যি দেখা পাইছিলোঁ মই তাকে আঁকিছিলোঁ